হেল্ল' হয় বণী চাৰ্ভাৰ গাড়ী নেকি হয় মই যোৰহাট তৰাজনৰপৰা ক'লোঁ এই নহয় মই আপোনাক কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ অহা দেওবাৰে আমাৰ ঘৰত এটা অনুষ্ঠান পতা হ'ব অনুষ্ঠানটো মানে আমাৰ ভকতৰ অনুষ্ঠান তাতে মই অলপ পনীৰ দৰকাৰ হ'ব পনীৰ আপোনালোকৰ তাতে ফ্ৰেছ পনীৰ পোৱা যাবনে মানে আপোনাৰ আগৰ পুৰণা হ'লে নালাগে দেই মই আপোনাক ডাইৰেক্টেই কৈছোঁ ফ্ৰেছ পনীৰ মোক দুই তিনি কে জিমান লাগিব আপোনাৰ কে জি কেনেকৈ চলি আছে তিনিশ টকা এই বহুত বেছি কৈছে বহুত বেছি কৈছে সেই এই এইখিনিতে এভাৰ বেগতে দেখোন দুশ টকাকৈ পায় আপোনালোকৰ ৰিলেেশচ্যনটো ভাল আগতে আনি থাকোঁ সেইকাৰণেহে আপোনালোককে কৈছোঁ মই যিমান আপুনি সস্তাতে দিব পাৰে এটা ভাল কোৱালিটিৰ পনীৰ লাগিব মোক তিনি কে জি তাৰপাছত আৰু আপোনাৰ গাখীৰ পোৱা যাব গাখীৰ ম'হ আৰু গৰুৰ দুয়োটাই লাগিব এঁৱাৰ আৰু দৈটোত পোৱা যাব ন আপুনি ম'হৰটো কেনেকৈ লগাইছে চাৰিশ টকা মই হাঁহি উঠাই দিছে দেই চাৰিশ নহ'ব আপুনি তিনিশ টকাকৈ আপুনি পাঁচ কে জি লাগিব আৰু গৰুৰ লাগিব তিনি কে জি গৰুৰটো আৰু এঁৱা দি দিব এঁৱা আপোনাৰ দুই লিটাৰ গৰুৰ আৰু তিনি লিটাৰ ম'হৰ লাগিব ৰেটটোতো কিন্তু আমি চবতকৈ কমত লাগিব ভাল কোৱালিটী লাগিব আৰু লগতে লাগিব তিনি কে জি আপোনাৰ বুন্দিয়া ভুজীয়া লাগিব বুন্দিয়াটো কেনেকৈ পৰিছে কে জি তিনিশ টকা তিনিশ আৰু ৰসগোল্লা লাগিব পঞ্চাছটা চাইজটো ডাঙৰ হ'বনে ৰসগোল্লা ৰসগোল্লা গুড়ৰটো পোৱা যাব নেকি বাৰু আৰু ভকতৰ বয়সটো বেছি নহয় চুগাৰো থাকে আপোনাৰ গুড়ৰটো দি দিব আপোনাৰ কেইটকা ক'লে পোন্ধৰ ইছ্ পোন্ধৰ টকাকৈ যে নহয় আৰু দহ টকাকৈ ল'ব আপুনি তাৰ দিব পঞ্চাছটা তাৰপিছত এইটো নৰ্মেল ৰচগোল্লাটো দিব আপোনাৰ বিছটা আৰু লগতে আপোনাৰ লাগিব বেকাৰী বিস্কুটটো দি দিয়ক আপোনাৰ ভাল চাই আপোনাৰ কিমানকৈ বহুত বেছি কৈছে বহুত কৈছে তিনিশ টকাত নহয় আপুনি আঢ়ৈশ টকাকৈ লগত দুই কে জি দিব সেইটো আৰু মোক দেওবাৰে পজিটিভলি লাগিব আপোনাৰ কিন্তু দেখিছোঁ কমপ্লেইন যাতে নহয় গৰুটো টেঙা গাখীৰটো যাতে গৰু গাখীৰটো টেঙা হয় জেনেৰেলী যিটোত টেঙা নহয় আৰু পনীয়া হ'ব নোৱাৰে যদি পনীয়া হয় কিন্তু ডাইৰেক্ট ৰিটাৰ্ণ কৰি দিম আৰু পনীৰটোৰ আপুনি একদম ঠিক ঠাক দিব লাগিব আৰু এইটো অনুষ্ঠানটো যদি হোৱাৰ পাছত পোন্ধৰ দিনৰ পাছতে আছে মোৰ আপুনি যদি ভালকৈ দিয়ে ভালকৈ কোৱালিটিটো মেইনটেইন কৰে তেতিয়া কিন্তু মনীষা বেকাৰীৰ নামটো থাকে নামটো তেনেকৈয়ে থাকিব আৰু যদি নহয় কিন্তু ডাইৰেক্ট কেঞ্চেল কৰি দিম আৰু কিন্তু ৰেপুটেশ্যন বহুত বেয়া হৈ যাব গতিকে আপুনি যেনেকৈ কৈছোঁ তেনেকৈয়ে দিব আৰু যদি নোৱাৰে আপুনি মোকতো জনাই দিব যাতে মোক আকৌ আপুনি নফচায় দেই কাৰণ আৰু পোন্ধৰ দিনৰ পাছত আৰু মোক তিনিশজন মানুহৰ হ'ব অনুষ্ঠানটো আৰু ভকতৰ শাও যাতে নালাগে আপুনি একদম ভাল ভালকৈ ধুনীয়াকৈ দিব আৰু যাতে ৰিলেশ্যনটো বেয়া নহয় পে'মেণ্ট আপোনাক অনলাইন কৰি দিম আপুনি খালি মোক হোমটোৰ হোম ডেলিভাৰী দি দিব মই যাবলৈ সময় নাই যদি সময় হয় মই তেতিয়া গুচি যাম হ'বনে